আপুনি মই আচলতে কিতাপ প্ৰিয় কিতাপ

মোৰ প্ৰিয় কিতাপ হ'ল মহাভাৰত আচলতে মহাভাৰতৰ যিটো কাহিনীৰ ষ্টাইল শৈলী সেই শৈলীটো মোৰ অত্যন্ত ভাল লাগে আৰু মহাভাৰতখন ভাল লগাৰ বহুকেইটা কথা আছে তাৰ ভিতৰত হ'ল যুদ্ধ বিগ্ৰহতো নহয় চৰিত্ৰবিলাকৰ যিটো কৌশল চৰিত্ৰ উপস্থাপনৰ এইটো এটা বৰ মোৰ কাৰণে বৰ ভাল লগা আৰু খুব এটা ব্যতিক্ৰম কৌশল যেন লাগে প্ৰথম কথা দ্বিতীয় কথাতো হ'ল যে মই

যি লিখিবলৈ আৰম্ভ কৰিছিলোঁ এই লিখিবলৈ আৰম্ভ কৰাৰ মোৰ অনুপ্ৰাণিত হোৱাৰ মূল বস্তুটোৱে হ'ল ৰামায়ণ আৰু মহাভাৰত ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীবিলাক এটা সংযুক্ত এটা ধুনীয়া প্ৰক্ৰিয়া আচলতে যিটো প্ৰক্ৰিয়া আমাক সততে কিছুমান ধাৰণা দিয়ে আৰু সেই প্ৰক্ৰিয়াটোৱে আমাক কিছুমান বস্তু দিয়ে সেইটো হ'ল লিখন কৌশল খণ্ড বিভিন্ন খণ্ড বিভিন্ন ৰূপ ইত্যাদিবিলাক মই সাধাৰণতে অসমীয়া ভাষাতেই এইবিলাক লিখিবলৈ পচন্দ কৰোঁ কিয়নো অসমীয়া ভাষাটো মোৰ মাতৃভাষা আৰু অসমীয়া ভাষাটো শেহতীয়াভাৱে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হৈছে আৰু এই ভাষাটোত অসংখ্য পাঠক আছে বহু পাঠক আছে যিয়ে এই ভাষাটোত পঢ়িব জানে লাখ লাখ কোটিৰ হিচাপত পাঠকক মই দিব কিতাপবিলাক দিব পাৰোঁ তেওঁলোকে পঢ়িব পাৰে আৰু সেই কাহিনীৰপৰা তেওঁলোকে নতুন নতুন ধৰণে লাভ কৰিব পাৰে বাবেই মই আচলতে অসমীয়া ভাষাত লিখোঁ আৰু মোক এইবিলাক অনুপ্ৰাণিত হোৱাৰ মূল কথাটো হ'ল মোক ৰামায়ণ মহাভাৰত এইবিলাকৰ চৰিত্ৰবিলাক বৰ কৌশলী আৰু খুব সুন্দৰ আৰু সেই চৰিত্ৰবিলাকে মোক এটা নতুন ধাৰণা দিয়ে সেই চৰিত্ৰবিলাকৰ মাজত থকা নতুন ধাৰণাৰ ভিতৰত যুদ্ধ বিগ্ৰহৰ মাজেৰে কেনেকৈ মানৱীয়তা তেওঁলোকৰ প্ৰকাশ পায় সেইটো আমাক দিয়ে আৰু দ্বিতীয়তে আমাক দিয়ে তেওঁলোকে যে কাহিনীটোত কেনেকৈ নতুনভাৱে কাহিনীকাৰে আমাক এটা

নৈতিক শিক্ষা দিয়ে সেইটো কাৰণে মোৰ ভাল লাগে সেইবিলাকে মোক অনুপ্ৰাণিত কৰে জেনেৰেলি আৰু অনুপ্ৰাণিত হোৱাৰ মূল কথাটো হ'ল যে নতুন আমাৰ অসমৰ পৰিৱেশৰ লগতো ৰামায়ণৰ বহু কাহিনী চিত্ৰপট দৃশ্যপট ইত্যাদি মিলি আছে আৰু সেই মিলি থকা ধাৰণাবিলাকে মোক সদায় এটা আগ্ৰহ জন্মাই মই সুখ অনুভৱ কৰোঁ আৰু তেনেকৈয়ে মই কাম কৰিবলৈ যথেষ্ট অনুপ্ৰাণিত হওঁ এইটো মোৰ সাধাৰণ কথা এতিয়া এই কথা কামবিলাক কৰোঁতে মোৰ ভাল লগা আৰু বেয়া লগা এই কথাটো কেনেকুৱা হ'ব পাৰে যে মই যদি ভাবোঁ যে মোৰ ভাল লগা উপন্যাসখন বা ভাল লগা কাহিনীবিলাক সেইবিলাকত মাজত মই বিচৰা চৰিত্ৰটো নাপাওঁ তেতিয়া মই কি কৰিম কিন্তু মই বিচৰা চৰিত্ৰটো সঁচাকৈয়ে তাত পাওঁ উদাহৰণস্বৰূপে মই অৰ্জুনৰ দৰে এটা চৰিত্ৰ যদি পাওঁ সেই অৰ্জুনৰ দৰে চৰিত্ৰটো মই নিজক তাত বিচাৰি পাওঁ আৰু কেতিয়াবা মোৰ কাহিনীৰ মাজত কি হয় নিজৰ কিছুমান নিজস্বতা মই বিচাৰি পাওঁ সেই নিজস্বতাটো ক'ৰপৰা আহে কেনেকৈ আহে মই আপোনালোক যদি সেই কথাটো ক'ব বিচাৰোঁ যে নিজ অৰ্জনে সদায় নিজৰ লক্ষ্য এটা ৰাখে আৰু লক্ষ্যটো তেওঁ পূৰণ কৰিবলৈ বিচাৰে আৰু সেই মোৰ লক্ষ্যটো তেনেকুৱা ধৰণৰ য'ত মই লক্ষ্যটো পূৰণ কৰিবলৈ চেষ্টা কৰোঁ বা পাওঁ পাওঁ সেই কথাটো মই বিভিন্ন ধৰণৰ নতুন নতুন কাহিনীৰে মই দিব বিচাৰোঁ কাহিনীটো মই উপস্থাপন কৰোঁতে ভালকৈ সজাই তোলোতে মোৰ ভাল লগা কথাটোৱে হ'ল যে মই তাক এটা ব্যতিক্ৰম দৃষ্টিভংগীৰে আৰম্ভ কৰিব বিচাৰোঁ এতিয়া ঊনৈছশ কিমান চনৰপৰা যদি আমি চাওঁ এতিয়ালৈকে দুহেজাৰ চৌব্বিছ চনলৈকে অসমীয়া সাহিত্যত যিমানবিলাক সাহিত্যৰ সৃষ্টি হৈছে এই সাহিত্যবিলাকৰ ভিতৰত উপন্যাস গল্প ইত্যাদিবিলাক নতুন নতুন সময়ে সময়ে বিভিন্ন ধৰণৰ প্ৰস্তুত হৈ আহিছে আৰু তাৰ ভিতৰত মই দেখা পাওঁ যে নতুন কাহিনীবিলাক সেইবিলাকে মোৰ জীৱনত আটাইতকৈ প্ৰভাৱান্বিত কৰিছে বিশেষকৈ বিংশ শতিকাৰ যিবিলাক কাহিনী আছে সেইবিলাকে মোক অনুপ্ৰাণিত কৰিছে আৰু সেইবিলাক অসমীয়া ভাষাত লিখা আৰু সেই অসমীয়া ভাষাত লিখা সেই সাহিত্যবিলাক পঢ়িয়ে মই বিশেষকৈ অনুপ্ৰাণিত হৈছোঁ আৰু অসমীয়া ভাষাতে লিখিবলৈ মই আচলতে পচন্দ কৰোঁ কাৰণ অসমীয়া ভাষাটো অসমৰ প্ৰধান ভাষা আৰু ই এটা অসমৰ ৰাজ্যিক তথা চৰকাৰী ভাষা সেইকাৰণে মই এই ভাষাতে লিখিবলৈ পচন্দ কৰোঁ